মই ভাল পোৱা গে'মৰ ভিতৰত হৈছে লুডু কেৰম আৰু বাস্কেটবল আৰু বেডমিন্টন এইবোৰ আমি সাধাৰণতে লুডু লুডুবোৰ লুডু লুডুটো ইনড'ৰত পৰে আমি লুডু ঘৰৰ ভিতৰতে খেলোঁ কেৰমখনো খেলোঁ লুডুখন আজি আজিকালি প্ৰায় মোবাইল মোবাইলে মোবাইলে সকলো মোবাইলতে আজিকালি গে'মবোৰ খেলে আগতেতো এনেকৈ কাগজ পাতৰ এনেকৈ কিতাপৰ নিচিনা এখনত আমি আগতে কিনি আনিছিলোঁ দোকানৰ পৰা কিন্তু আজিকালি মোবাইলৰ যুগ মোবাইলৰ মোবাইলৰ থ্ৰ'ৱেদিয়েইতো মোবাইলৰ যোগেদিয়েইটো গে'মবোৰ খেলে গে'মবোৰ চব গে'মেই খেলিব পাৰে আজিকালি আমিও এতিয়া মোবাইলতে খেলি আছোঁ চব গে'মে এতিয়া লুডুখনো খেলোঁ কেৰমখনো খেলোঁ সাপৰ জখলা আৰু আৰু আমি আগতে কৰিয়া খেল খেলিছিলোঁ এনেকুৱা মানে গছ এজোপা আছিলে চুঙা ফুল টাইপৰ তাৰ কৰি গুটিটো উলিয়াই পেলাই তাত মানে আমি ছটা ফালি পেলাই গুটিটো ফালি পেলাই তাত আমি ছখন উলিয়াই তাত আমি এনেকৈ কৰিয়া খেল খেলোঁ সেই খেলটো মানে আমি খেলি বৰ ভাল পাওঁ আৰু লুডু খেলোঁ লুডুটো মই বহুত ভাল পাওঁ লুডুখনো আৰু কেৰমখনো খেলোঁৱেই আৰু হৈছে বাস্কেটবলটো খেলি ভাল লাগে আৰু আৰু হৈছে বেডমিন্টনো খেলি ভাল পাওঁ এইকেইটা আমি মানে খেলি বৰ ভাল পাওঁ এইটো কি এই এই গে'মকেইটা আমি মানে বহুত ভাল পাওঁ আৰু এনেও সচৰাচৰ আমি মানে এনেকৈ বহি থাকি আগতে আমি এবিধ খেল খেলিছিলোঁ আজিকালিৰ ল'ৰা ছোৱালীয়ে সেইবোৰ খেল নেখেলে তাত আমি ঘপ পাৰি লৈছিলোঁ ঘপ পাৰি পেলাই সেইখন আমি ঢাল বুলি কওঁ ঢাল খেল খেলোৱা বুলি কওঁ সেই খেলখন খেলি মই আমি আগতে বহুত ভাল পাইছিলোঁ ঢাল খেলখন সেনেকৈ মানে ডবা খেলৰ নিচিনা মানে আমি এনেকৈ ডব ডবা খেলখন যেনেকুৱা তেনেকুৱা মানে আমি মানে আগুৱাই যাওঁ আৰু কাটে গুটি এইবোৰ খেলি মানে বহুত ভাল লাগিছিল